মই অসমৰ ধন্য শিল্পী ডক্তৰ ভূপেন হাজৰিকাৰ গীত গাই ভাল পাওঁ আৰু লোকগীতৰ অসমৰ লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক দেৱৰ কামৰূপ লোকগীত গাই ভাল পাওঁ আৰু অসমৰ আপুৰুগীয়া সম্পদ পৰম্পৰাগতভাৱে চলি অহা গুৰু শংকৰ গুৰু আৰু মাধৱ গুৰু দুজনাৰ আৰ্হিৰে বৰ্তমানলৈকে চলি থকা দিহানাম গাই ভাল পাওঁ আৰু

শাস্ত্ৰ ভাগৱত পাঠ গীতা পাঠ নাম প্ৰসংগ এই সকলোখিনি মোৰ প্ৰিয় এতিয়া ডক্টৰ ভূপেন হাজৰিকাৰ গীত গাই এইটো কাৰণেই ভাল পাওঁ তেওঁ গীতবিলাকৰ সুৰৰ ক্ষেত্ৰতে আকৰ্ষণীয় নহয় অৰ্থৰ ফালৰ পৰা যথেষ্ট তাৎপৰ্যপূৰ্ণ অ' অৰ্থ প্রকাশ হয় তেওঁৰ গীতবিলাকত যথেষ্ট জানিবলগীয়া শিকিবলগীয়া বহু কথাই তেওঁ প্ৰকাশ কৰে সেই কথা আৰু সুৰৰ লগত যিটো সমঞ্জসতা যিখিনি কথা যিটো যিভাগ সুৰেদি প্ৰকাশ কৰিলে মানুহৰ অন্তৰ হৃদয় স্পৰ্শ কৰে তেনেদৰে তেখেতসক তেখেতে গীতসমূহ ভাৱ আৰু সুৰৰ লগত সুন্দৰভাৱে একাত্ম বা কৰি প্রস্তুত কৰিব পাৰিছিল সেইকাৰণে তে তাৰা গীতসমূহ গাই খুব ভাল পাওঁ আৰু দ্বিতীয়

তেওঁৰ নিজৰ গীততেই গাইছিলে নিজৰ গীতেৰেই তেওঁ গীতসমূহ কি হ'ব লাগে কেনেকুৱা হ'ব লাগে তেওঁ এটা গীতত সেই কথাখিনি প্ৰকাশ কৰিছে যেনে